অসমৰ প্ৰধান ৰাজনৈতিক দল বুলি ক'বলৈ গ'লে আঞ্চলিক দলসমূহৰ ভিতৰত অসম গণ পৰিষদ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আৰু ইয়াৰে ৰাইজৰ দলৰ এজন সক্ৰিয় নেতা হ'ল অখিল গগৈ অসম জাতীয় পৰিষদৰ আন এজন সক্ৰিয় নেতা হ'ল লুৰীণজ্যোতি গগৈ আৰু অসম গণ পৰিষদৰ আন এজন ভাল নেতা হ'ল প্ৰফুল্ল মহন্ত আৰু ৰাষ্ট্ৰীয় দল বুলি ক'বলৈ গ'লে অসমত বি জে পি কংগ্ৰেছ আৰু আম আদমি পাৰ্টি আছে আম আদমি পাৰ্টিৰ বৰ্তমান তেওঁলোকৰ সবল নেতা নাই বৰ্তমান সময়ত কংগ্ৰেছৰ কোনো স্থিতি নাই আৰু বি জে পি বুলি ক'বলৈ গ'লে বৰ্তমান বি জে পি এতিয়া আমাৰ অসমত সক্ৰিয় হৈ আছে আৰু তেওঁৰ সবল সবল তেওঁলোকৰ নেতাৰ ভিতৰত আছে আমাৰ অসমৰ হিমন্ত বিশ্ব চৰ্মা পিয়ুচ হাজৰিকা সৰ্বানন্দ সোণোৱাল ইত্যাদি আৰু তেওঁলোকৰ সকলোএ মতাদৰ্শবোৰ বেলেগ বেলেগ আৰু তেওঁলোকে এজেণ্ডা হিচাপে আমাৰ অসমৰ ৰাইজৰ হকে বহুত ভাল ভাল কাম কৰি আহিছে ৰাইজৰ বাবে ভাল ভাল উন্নতি কৰিব চেষ্টা কৰি আহিছে ৰাইজৰ ভালৰ বাবে